মই আজি এসপ্তাহৰ আগত এখন ওলা বুক কৰিছিলোঁ ডিব্ৰুগড় এয়াৰপৰ্ট যাবৰ কাৰণে সেইখন আহি পাবলৈ বহুত টাইম লাগিছিলে আহিতো সেইখন ঠিকে পাইছিলেহি বাৰু কিন্তু ৰাস্তাত বহুত ট্ৰাফিক জাম আছিলে ট্ৰাফিক জাম থকাৰ কাৰণে আমি অলপ মূৰা মূৰিকৈ পাইছিলোঁগৈ গৈ এয়াৰপ'ৰ্ট ফ্লাইটৰ টাইম হ'বই হৈছিলে এঘণ্টাৰ আগত সোমোৱা টাইম যদিও আমি সেই সেই মূৰা মূৰি সময়তে পালোঁগৈ ট্ৰাফিক জামৰ কাৰণে অলপ জাৰ্ণি কৰা মুস্কিল হয়

সেইকাৰণে ম অলপ ফ্লাইটত অহা যোৱা কৰিবলৈ অসুবিধা হয় তথাপিও ওলাখনৰ ড্ৰাইভৰজনে ঠিক টাইমতে নি পোৱালেগৈ কিন্তু অহা আগতে মই সোনকালে পাবহিৰ কাৰণে তেখেতক সুধি থাকিবলগীয়া হৈছিলে কাৰণ ড্ৰাইভাৰজনো ৰাস্তাত আহোঁতে ট্রাফিক জাম পাইছিলোঁ ক'লে হয়ো পিছে মই যাওঁতেও পাইছোঁ ৰাস্তাত বহুত ভিৰ আছিলে সেই ফ্লাইটটোৰ মূৰামূৰি টাইমতে গৈ পালোঁগৈ কাৰণ ৰাস্তা ট্রাফিক জামৰ কাৰণে কেতিয়াবা বহুত অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয় আৰু ৰাস্তাবোৰ আজিকালি ভাল নোহোৱা হ'ল ৰাস্তাও বেয়া ট্ৰাফিক জাম সেইকাৰণে অলপ অহা যোৱা কৰিবলৈ অসুবিধা হয় বিশেষকৈ ফ্লাইটৰ টাইমটো গুচি গ'লে বহুত দিগদাৰ হয় আৰু ডিব্ৰুগড় পৰা আমাৰ ইয়ালৈ বহুত দূৰো পৰে তিনি ঘণ্টা চাৰে তিনি ঘণ্টাটো লাগিয়ে যায় ট্ৰাফিক জাম হ'লে আৰু লাগে সেইকাৰণে বাৰে বাৰে ফোন কৰি থাকিবলগীয়া হৈছিলে আজি এসপ্তাহৰ আগত ড্ৰাইভাৰজন চলোৱাজন ঠিকেই আছিলে বাৰু আমাৰ সময়তে নি পোৱালেগৈ